হেল্ল' অঁ লোহিত অঁ কি খবৰ হয় নেকি খোৱা বোৱা কৰিলি বাৰু ঠিক আছে দে খেতি বাতি কেনেকুৱা হয় নেকি অঁ অঁ কিবা দৰৱ পাতি মৰা হৈছেনে নাই হয় নেকি

অঁ এইটো তোমাৰ এগ্ৰিকালচাৰ হেৰি লগত কনছাল্ট কৰি চাব লাগিছিল

চৰকাৰৰ পৰা কিবা সুবিধা চুবিধা দিছেনে নাই

ঠিক আছে দে মই খবৰটো ৰাখিলোঁ খবৰটো ল'লোঁ